আমি ছ'চিয়েল মিডিয়াত নৃত্য দিবলৈ ভিডিঅ' কৰা ৰীল বনাওঁ কিন্তু ইনষ্টাগ্ৰাম ইনষ্টাগ্ৰামত বনোৱা হয় বনাওঁ বনাই ভাল পাওঁ আৰু ৰীল বনাই ভাল পাওঁ সেয়া আমাৰ আৰু মোবাইলত এনেই ভিডিঅ' বনাই ভাল পাওঁ আৰু এয়াই আমাৰ সেয়াই আৰু ফূৰ্তি কৰোঁ ৰীল বনাই ফূৰ্তি কৰোঁ আপলোড কৰোঁ ইনষ্টাগ্ৰামত কেতিয়াবা মন ভাল লাগে দি ভাল লাগে ল'ৰা ছোৱালী লগ ল'ৰা ছোৱালীক ভিডিঅ' বনাওঁ ভিডিঅ' বনাই ফটো আপলোড কৰোঁ মানে সেয়াই আমাৰ আনন্দময়ক দিন আৰু কেতিয়াবা মন ভাল লাগিলে মনটো ভাল লগাৰ ওপৰতো কথা মন ভাল লাগিলেহে আমি সেইখিনি কাম কৰিব পাৰোঁ ভিডিঅ' বনোৱা ৰীল বনোৱা সেয়াই সেয়াই আমাৰ কাম নহয় আমি সকলো কাম কৰি মেলিও আমি ভিডিঅ' বনাওঁ সকলো যেনেকৈ আমি ভাত বা ল'ৰা ছোৱালীক ভাত পানী বনাই খোৱাই বোৱাই কেতিয়াবা মোৰ লৰালৰিৰ কাৰণেও আমি ৰীল বনাওঁ আৰু জীৱনটো সেয়াই আৰু থাকি ভাল লাগে কৰি ভাল লাগে কৰি ভাল পাওঁ ৰীল বনাই ভাল পাওঁ নাচি ভাল পাওঁ ছ'চিয়েল মিডিয়াত দি ভাল পাওঁ ফূৰ্তি কৰি সেয়াই ফূৰ্তি আমাৰ জীৱনটো জীৱনটো জীৱনটো অকলে ঘৰৰ সংসাৰেই নহয় আমি চব কৰিব লাগে নাচি নাচ গান কৰিব লাগে ল'ৰা ছোৱালীক শিক্ষা দিব লাগে অকলে পঢ়া শুনাই নহয় কেতিয়াবা নাচি বাগিও তাহাঁতক আনন্দ দিব লাগে ছ'চিয়েল মিডিয়াৰ ৰীল বনোৱাতো এটা আজিকালি প্ৰায় ছখৰ কথা বোৱাৰী বোৱাৰীবিলাকৰ সৰু ল'ৰা ছোৱালীবিলাকৰ ক'বই নালাগে এই সেইটোৱে আপোনাৰ ফূৰ্তি ৰীল বনোৱা ইনষ্টাগ্ৰাম ইনষ্টা আজিকালি প্ৰায় মানুহৰ ইনষ্টাগ্ৰাম থাকেই ইনষ্টাগ্ৰামখন প্ৰায় মানুহে ৰীল বনায় আৰু বহুতে মানে সেই সেয়া ফূৰ্তি কৰে দিনটো যোনে যেনেকৈ পাৰে মোৰ যাৰ মন ভাল লাগে যোনে পাৰে ছ'চিয়েল মিডিয়াত আপলোড কৰিব বিচাৰে সেয়া চবেই পাৰে নিজৰ মনৰ কথা নিজে যিমানখিনি মানে নিজৰ ইচ্ছা যেনেকৈ ভাল পায় জীয়াই থাকিবলৈ জীয়াই থাকিবলৈ নমৰা দিনকেইটাক মানে ভাল মন কৰিবলৈ সদায় মন ভাল হ'ব লাগে মন ভাল হ'লেহে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকে মানুহে অকলে নৃত্য গীতেই নহয় চব কৰিব লাগে জীয়াই থকা দিনকেইটাত হাঁহি ফূৰ্তি কৰিব লাগে ৰীল বনোৱা ভিডিঅ' বনোৱা সেইটো আজিকালি প্ৰায় মানুহৰে চখ কৰিবই লাগিব ৰীল বনোৱা ৰীল ৰীল ৰীল বনালেই যে অকলে মন ভাল লাগিব সেয়াই নহয় নিজৰ মনটো ভাল লাগিবৰ কাৰণে দিনটোত আপুনি যিমান যি কৰে সেয়া নিজৰ মনৰ কথা কৰিবই লাগিব সকলো কাম কৰিলেহে আপোনাৰ সকলো কাম বন কৰি মানুহে ৰীল বনায় আৰু মানে অকল ঘৰ অকলে নৃত্য গীতেই নহয় সকলো কাম বন কৰি ঘৰৰ কাম ভাত বনোৱা শাক বনোৱা তাৰপৰা মানুহে আজিকালি ভাত বনাই থাকোঁতেও ৰীল ইনষ্টা বনায় চাহ বনালেও ৰীল ইনষ্টা বনায় সেয়াই সকলো কাম কৰিব পাৰে নিজৰ মনৰ কথা তেওঁ নিজে যেনেকৈ ভাল লাগে সেয়াই কৰিব পাৰে তাঁতৰ শালত বহিও ৰীলচ বনাব ফটো আপলোড কৰিব পাৰে ৰীলচ বনাব পাৰে ছ'চিয়েল মিডিয়াত আপুনি যেনেকৈ দিব পাৰে আজিকালি মানুহে ভাত বনালেও ৰীলচ বনাব শাক বনালেও ৰীলচ বনাব নিজেই যেনেকৈ নিজৰ ইচ্ছা তেনেকৈ কৰিব পাৰে আৰু নৃত্য গীত অকলে আপুনি নহয় চবেই আজিকালি বুঢ়ীৰপৰা বুঢ়ালৈকে নিজৰ মন মনৰ কথা ডাঙৰ সৰুলৈ কথা নহয় মনটো মনটোৰ ওপৰতে কথা আপোনাৰ যেনেকৈ পাৰে আপুনি তেনেকৈ কৰিব পাৰে নিজৰ ইচ্ছা নিজৰ মনৰ কথা যেনেকৈ মন যায় তেনেকৈয়ে কৰিব পাৰে আৰু আৰু ৰীল বনোৱা এটা মানুহৰ অভ্যাস থাকে মানে আপোনাৰ নৃত্যৰ ৰীল বনোৱাই আপোনাৰ কাম নহয় কেতিয়াবা আপুনি ভাত বনাওঁতেও আপুনি ৰীল বনাব পাৰে চাহ খালেও ৰীলচ বনাব পাৰে ঘৰ সাৰোতেও ৰীলচ বনাব পাৰে নিজৰ কথা নিজে যেনেকৈ পাৰে নিজৰ মনৰ কথা ৰীলচ বনোৱা ৰীল এটা মানুহৰ হেৰি নিচিনা হৈ গৈছে মানে আপোনাৰ যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰে